আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো ইমান ভাল নহয় বুলি মই ভাবোঁ কাৰণ দেখিবলৈ পোৱা গৈছে গ্ৰামাঞ্চলৰ বহুতো চৰকাৰী বিদ্যালয়ত কি কৰা হয় মানে ছাত্ৰ ছাত্ৰীসকলক কি কি পাঠৰ পৰা ভালকৈ বুজাই নিদি খালি লিখিবলৈ দিয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে এনেই বহি কথা পাতি থাকে আৰু যদি ল'ৰা ছোৱালীয়ে পাঠটোৰ বিষয়ে ভালদৰে নাজানে সেই পাঠটোত কি আছে নাছে গতিকে সেই সেইখিনিৰ ওপৰত নাজানিলে তেখেতলোকে কেনেকে প্ৰশ্ন উত্তৰবোৰ কৰিব বা কেনেকৈ জীৱনত কেতিয়াবা কিবা এটা কৰিব লগা হ'লে সেই বিষয়টোৰ ওপৰত ক'ব গতিকে মই ভাবো প্ৰতিটো পাঠেই শিক্ষক শিক্ষয়িত্ৰীসকলে লিখাতকৈ অধিক বুজোৱাৰ ওপৰত গুৰুত্ব দিব লাগে বুজাই দিব লাগে কাৰণ ভালদৰে বুজাই দিলেহে ছাত্ৰ ছাত্ৰীসকলে জানিব সেই পাঠটোৰ ভিতৰত কি আছে বা কেতিয়াবা মুখস্থ কৰাক সেইটো বুলি নহয় তেতিয়া সিহঁতে কোনোবাই কিবা এটা প্ৰশ্ন কৰিলে কৈ দিব পাৰিব যে এইটো এয়া কোনটোৰ দ্বাৰা কেনেকে কি হয় সেইটো ভালদৰে বুজাই দিব পাৰিব গতিকে মই ভাবো লিখাতকৈ অধিক বুজোৱাৰ ওপৰত গুৰত্ব দিব লাগে আৰু এতিয়া মেট্ৰিক পৰীক্ষাটো উঠাই দিয়াৰ কথাক লৈ যি আলোচনা কৰি আছে সেই মেট্ৰিকটো উঠাই দিয়াতো উঠাই দিয়াতো শুদ্ধ নহ'ব বুলিয়ে মই ভাবোঁ কাৰণ মেট্ৰিকটোৱে হৈছে আমাৰ এটা সীমা নিচিনা কাৰণ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পিছৰ পৰাই কোনে কি পঢ়িব সেইটো ওপৰত গুৰুত্ব দিয়া হয় আৰু মেট্ৰিকটো বোলে এটা ল'ৰা ছোৱালীয়ৰ মনত ভয় থাকে আৰু সেইটো বুলি জোৰ দিয়ে মানে ভালদৰে পঢ়ে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব ভালদৰে ৰিজাল্ট কৰিলে তাৰপৰা বেলেগ কিবা পঢ়িব সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে মেট্ৰিকৰ মেট্ৰিকটো উঠাই দিয়াতো সঠিক নহ'ব বুলি মই ভাবোঁ গতিকে সেইটো সেইটো এটা আমাৰ শিক্ষা ব্যৱস্থাৰ এটা দুৰ্বল হৈ পৰিব বুলি দুৰ্বল হৈ পৰিব বুলি ভাবোঁ মেট্ৰিকটো উঠাই দিলে